হয় মোৰ এনেকুৱা এখন কিতাপ আছিল যিখনে মোক বৰকৈ সোঁৱৰাইছিল সেই কিতাপখনৰ নাম বুঢ়ী আইৰ সাধু এই বুঢ়ী আইৰ সাধু কিতাপখনৰ লিখক আছিল লক্ষ্মীনাথ বেজবৰুৱা যাক অসমীয়া সাহিত্যত ৰসৰাজ বুলি কোৱা হয় গতিকে লক্ষ্মীনাথ বজ বেজবৰুৱাৰ যিবোৰ সাহিত্য বা যি সৃষ্টি সেই সৃষ্টিৰ ভিতৰত বুঢ়ী আইৰ সাধু নামৰ যিখন পুথি বা কিতাপ সেই কিতাপখন যথেষ্ট মোৰ কাৰণে ভাল লগা আছিল সেই কিতাপখনৰ বহুতো সাধু আছিল সেই সাধুবিলাকৰ ভিতৰত যিটো দীঘল ঠেঙীয়া নামৰ যিটো সাধু সেই সাধুটো মোৰ আজিও মোৰ মানসপটত মোক হঁহুৱাই থাকে মনত পৰিলে গতিকে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ মহৎ সৃষ্টি বুঢ়ী আইৰ সাধু মোৰ কাৰণে বৰ এটা ভাল লগা এখন পুথি গতিকে ৰসনাথ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া সাহিত্যৰ অৱদান যথেষ্ট বেছি গতিকে তেওঁৰ অবিহনে অসমীয়া সাহিত্যৰ যথেষ্ট অৱদান তেখেতে আগবঢ়াই থৈ গৈছে আৰু এই বুঢ়ী আইৰ সাধুৰ নামৰ যিখন পুথি সেই পুথিত বহুতো গল্প আছিল সেই গল্পবিলাকৰ প্ৰায়বিলাকেই মোৰ ভাল লাগিছিল গতিকে তেওঁৰ ৰসৰ ৰজা গতিকে ৰসৰ ৰজা হোৱাৰ বাবে তেওঁলোকৰ তেওঁ লিখা যিবোৰ সাহিত্য সেই সাহিত্যবিলাকে সাহিত্যবিলাক পঢ়ি থাকোঁতে সদায় মনত তেওঁৰ যি উক্তি আছিল সেই উক্তিবিলাক লিখিত উক্তি যিবিলাক সেই উক্তিবিলাক মনত পৰিলে সঁচাকৈ বৰ ভাল লাগে আৰু মনে মনে হাঁহি উঠি থাকে